হেল্ল' চুইগী এজেঞ্চী নেকি অঁ আপোনাৰ এই মই ডেলিভাৰী এটা দিছিলোঁ মানে আপোনাৰ যোনজন ডেলিভাৰী দিব আহিছিল ল'ৰাজন তেখেতৰ মানে অলপ ব্যৱহাৰটো ইমান ঠিক নহয় মানে অভদ্ৰ আচৰণ কৰিছে সেইবাবে আপোনালোকক মানে অনুৰোধ কৰিছোঁ এটা বিহিত ব্যবস্থা ল'ব তেখেতৰ ওপৰত অঁ তেখেতৰ ওপৰত মানে উচিত উচিত তদন্ত এটা হ'ব